হয় মই নতুন লেখকৰ কিতাপ পঢ়িছোঁ কিছুদিনৰ আগত মই তেজপুৰ বিশ্ববিদ্যালয়ৰ ওপৰত আধাৰিত এখন উপন্যাস পঢ়িছিলোঁ যিখন উপন্যাসৰ নাম হৈছে নিৰিবিলি নিৰিবিলি এটা নিৰৱ কাহিনী সেই উপন্যাসখনৰ লেখকগৰাকী আছিল কৌশিক নন্দন বৰুৱা তেওঁ ইমান সুন্দৰকৈ বিশ্ববিদ্যালয়খনৰ চৌপাশটো দাঙি ধৰিছে বন্ধুত্বৰ কথা দাঙি ধৰিছে আমি কেনেদৰে পঢ়িব লাগে বিশ্ববিদ্যালয়ত তাৰ বিষয়ে তেওঁ দাঙি ধৰিছে প্ৰেম কেনেকুৱা হ'ব লাগে বিশ্ববিদ্যালয়ত তাৰ বিষয়ে তেওঁ তাত ইমান সুন্দৰকৈ লিখিছে যে মই ভাবোঁ প্ৰত্যেকজন ছাত্ৰই সেইখন কিতাপ পঢ়াটো বহুত জৰুৰী কাৰণ সেই কিতাপখন যদি আমি পঢ়ো তেতিয়া আমি কেনেদৰে এখন সমাজৰ লগত নিজক খাপ খুৱাই চলিব পাৰোঁ নিজে কেনেকৈ জানিব পাৰিম যে আমি ইজনে আনজনৰ লগত কেনেকৈ সংযোগ হ'ব লাগে কেনেদৰে আমি নিজক উপস্থাপন কৰিব লাগে আমি এই সকলোবিলাক সেই কিতাপখনৰ আধাৰত আমি জানিব পাৰিম মই ভাবো যে সেই কিতাপখন ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকেই পঢ়াটো বহুত জৰুৰী কাৰণ কৌশিক নন্দন বৰুৱাই ইমান সুন্দৰকৈ লিখিছে যে তাত এখন বিশ্ববিদ্যালয়ত এখন সাধাৰণ বিদ্যালয়ৰ পৰা গৈ পেলাই নি বিশ্ববিদ্যালয়ত আমি কেনেদৰে নিজক প্ৰতিষ্ঠা কৰিব লাগে কেনেদৰে আমি আগবাঢ়িব লাগে কেনেদৰে আমি বন্ধুত্বসুলভ ইজনে আনজনক সহায় কৰিব লাগে কলেজত যেতিয়া মহাবিদ্যালয়ত কিবাকিবি উৎসৱ পাৰ্বণ হয় কেনেকৈ তাত আমি নিজকে পাৰদৰ্শিতা দেখাব লাগে এই সকলোবিলাক কথা তেওঁ তাত দেখাইছে আৰু কেতিয়াবা কিছুমান পৰিস্থিতি আমি মুখামুখি হ'ব লাগে যেনেকুৱা সেই পৰিস্থিতিখিনিত আমি নিজক কেনেকৈ চম্ভালিব লাগে নিজক কেনেকৈ আমি কণ্ট্ৰল কৰিব লাগে এই সকলোবিলাক আমি সেই কিতাপখন পঢ়িলে আমি গম পাওঁ আমি সেই কিতাপখন যদি পঢ়ো তেতিয়াহ'লে বহুকেইজন বন্ধুৰ মাজত এটা কেনেকৈ কেনেদৰে এটা বন্ধুত্ব সৃষ্টি হৈছিলে আৰু কেনেদৰে এদিন বিবাহৰো পৰ্যায় পাইছিলেগৈ এজনে আনজনক নেদেখিলে কেনেকুৱা পৰিস্থিতি হৈছিলে এই সকলোবিলাক সেই কিতাপখনৰ জৰিয়তে দেখা গৈছিলে অসমত বৰ্তমানে সেই কিতাপখন বহু জনপ্ৰিয় হৈ পৰিছে আৰু সেই কিতাপখন জনপ্ৰিয় হোৱাৰ মূল কাৰণ হৈছে সেই কিতাপখনত থকা বন্ধুত্ব আৰু সেই কিতাপখনত থকা এগৰাকী ছোৱালীয়ে কেনেদৰে এখন হোষ্টেলত গৈ পেলাই নি কেনেদৰে নিজে চ চলিব পাৰিব কেনেদৰে নিজে তাত প্ৰতিষ্ঠা হ'ব পাৰিব তাৰ বিষয়ে ইমান সুন্দৰকৈ তেওঁ লিখিছে যে আমি তাত ক'বলৈ কোনো ভাষা নাই তেওঁ ইমান সুন্দৰকৈ লিখিছে কিছুমান গানৰ বিষয়ে তাত লিখিছেহি তাত ডি তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌপাশটোৰ ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে যে চৌপাশটো আমি সেই কিতাপখনত পঢ়িলেই যেন আমি তাত পঢ়িবলৈ যাম সেই বিদ্যালয়খনত যাতে নাম লগাবলৈ যাম এনেকুৱা অনুভৱ হয় সেই কিতাপখন যদি আমি পঢ়োঁ তেতিয়া এনেদৰে আমাক লাগে যে আমি সেই কিতাপখন পঢ়িয়েই সেই বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাম এতিয়া দেখা গৈছে যে সাধাৰণতে বহুবিলাক ছাত্ৰ ছাত্ৰী সেই নিৰিবিলি কিতাপখন পঢ়ি বহু ছাত্ৰ ছাত্ৰী কি কৰিছে এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে উচ্চ শিক্ষাৰ বাবে মই ভাবোঁ সেই কিতাপখন প্ৰত্যেকেই পঢ়াটো জৰুৰী নতুন কিতাপ কিনি আনিলে সাধাৰণতে মোৰ বহুত ভাল লাগে কাৰণ নতুন কিতাপখনত কি থাকে নতুন বিষয়বস্তু কি নতুন চিন্তাধাৰা নতুন এজন লিখকে লিখা এখন কিতাপ তেওঁ প্ৰত্যেক কবিৰে নিজৰ নিজৰ ভাৱধাৰা থাকে নিজৰ ধৰ কিছুমান ভাষা থাকে তেওঁলোকে সেই ভাষাৰ সহায়ত অ প বহুত ধুনীয়াকৈ একোটা বাক্য লিখে একোটা কবিতা লিখে আৰু সেইবিলাক পঢ়ি মনটো বহুত ভাল লাগে আৰু নিজেও বহুত কথা জানিব পাৰি আৰু সেইকাৰণে মই প্ৰত্যেকখন কিতাপ বহুত সুন্দৰকৈ আৰু বহুত মনোযোগেৰে পঢ়োঁ